অসমীয়া ভাষাটো মাতৃভাষা অসমীয়া ভাষাটো হৈছে আমাৰ সুন্দৰভাৱে আমি অসমীয়া ভাষাটো ক'ব পাৰোঁ আৰু লিখিবও পাৰোঁ কিন্তু হিন্দী আৰু বাংলা ভাষাটো আমি শুদ্ধভাৱে ক'ব নোৱাৰোঁ বা লিখিবও নোৱাৰোঁ কাৰণ ইয়াত অসমীয়া ভাষাটো অলপ মিল আছে কাৰণ অসমীয়া ভাষাৰ লগত মিল থকাৰ বাবে আমি গ'ল ধৰক কোনো কোনো ঠাইলৈ যাব পাৰোঁ এই ভাষাটো আমি প্ৰয়োগ কৰিবলৈ আমি বুজি পাওঁ কিছুমান ক্ষেত্ৰত হিন্দী ভাষাটোও কিছুমান ক্ষেত্ৰত বুজি পাওঁ কিন্তু অসমীয়াটো সহজে বুজি পাওঁ আৰু অসমীয়া ভাষাটো আমাৰ মাতৃভাষা গতিকে আমি সহজভাৱেই অসমীয়া ভাষাটোকে কাৰণ ভাৰতীয় সৰ্বভাৰতীয় ভাষা হ'ল অসমীয়া হিন্দী বাংলা